হয় মই তিনচুকীয়াৰ পৰা কৈছোঁ আপুনি চিনি নাপাব মই আপোনাৰ নাম্বাৰটো সংগ্ৰহ কৰিলোঁ আৰু এজনৰ পৰা অ বিশেষ এটা কাৰণলে আপোনালৈ কৰিলোঁ মই ইয়াতে পঢ়া শুনা কৰি আছোঁ তিনিচুকীয়া কলেজতে পঢ়ি আছোঁ মই এটা ৰিচাৰ্চ আৰম্ভ কৰিছোঁ তাৰমানে অলপতে তিনিচুকীয়া আমাৰ অসমৰ চাৰিসীমাটোৰ বিষয়ে গতিকে আমাৰ চাৰি অসমৰ চাৰিসীমা বুলি ক'লে আমাৰ অসমৰ চাৰিসীমাৰ ভিতৰত কি কি ব'ৰ্ডাৰ পৰে বাৰু কোন কোন ৰাজ্য ব'ৰ্ডাৰ পৰে আপুনি অকণমান জনাব পাৰিব নেকি বাৰু ভালদৰে কাৰণ

অৰুণাচল আছে হয় অ আছে হয়

ও ও ও হয় সেইটো হয় ও ও ও মানে অসমৰ চাৰিসীমাত পৰিব লাগে আৰু বৰ্ডাৰখিনি মানে বেলেগ বেলেগ কোন কোন ৰাজ্যৰ বৰ্ডাৰ হয় সেইটোৱে আপোনাৰ পৰা অকণমান ভালদৰে জানি ল'ব বিচাৰিলোঁ হ'ব বাৰু থেংকিউ ধন্যবাদ

হয় হয়

চাৰিওফালে হৈ চাৰিসীমাটোৱে হৈ যায় আৰু এইকিখন ৰাজ্য নহয় জানো হয় আৰু কিবা যদি বিষয়ে জানিব বিচাৰোঁ আৰু তথ্য মই বাৰু তথাপিও বুজি পাইছোঁ ইণ্টাৰনেটত পাম বুলি চাৰ্চ কৰিলে তথাপিও আপুনি যিহেতু এই বিষয়ে বহুত জ্ঞাত বুলি শুনিছোঁ আৰু আপোনাৰ বিষয়ে মই তেতিয়া কৰিলে আপুনি মোক জনাব অকণমান সহায় কৰি দিব দেই হয় হ'ব বাৰু বহুত ধন্যবাদ দেই